এজন পৰ্যটকে আপোনাৰ ঠাইখন বা ওচৰৰ ঠাইখন চাবলৈ কিমান খৰচ কৰিব লাগিব সেয়া পৰ্যকজনৰ চোৱা ঠাইবিলাকৰ ওপৰত আৰু তেওঁ কিমান বেছি ব্যয় কৰিব বিচাৰিব তাৰে ওপৰত নিৰ্ভৰ কৰে আজিকালি যিহেতু বহুতো ট্ৰেভেল এজেঞ্চি নাইবা এনেকুৱা পেকেজৰ সুবিধা আছে যিবিলাক লৈ পেলাই ঠাই একোখন ফুৰিবলৈ যাব পাৰি আৰু এনেদৰে ফুৰিলে মোৰ বোধেৰে খৰচ কমতে হয় যেনে ধৰক আপুনি নিৰ্দিষ্ট আপোনাৰ মতে নিৰ্দিষ্ট আপুনি যোৱা দেশখন বা ৰাজ্যখনৰ কোনকেইটা ঠাই চাব আপুনি নিৰ্ধাৰণ কৰি নিৰ্ধাৰণ কৰি ল'লে আপোনাক সেই হিচাপত কিমান খৰচ হয় সেয়া গম পোৱা যাব তাৰবাবে কিমান খৰচ হ'ব এনেদৰে কোৱাটো বৰ এটা ঠিক কথা নহ'ব যিহেতু সকলোৰে খৰচৰ হাৰ আৰু ফুৰা চকাৰ যিটো আপোনাৰ ইণ্টাৰেষ্ট সেইটো বেলেগ বেলেগ হয় সেইবাবে সেইয়া নিৰ্ধাৰণ কৰিব আপোনাৰ ইণ্টাৰেষ্টৰ ওপৰত আৰু যেনে ধৰক আপুনি ছিকিমলৈ যাবলৈ হ'লে ছিকিমৰ কেইবাটাও পাৰ্ট আছে কেইবাটাও অংশ আছে ফু ফুৰিবলগীয়া আৰু সেই অংশসমূহ যদি আপুনি ভালদৰে গোটেই চাই চাব খোজে তেতিয়াহ'লে আপোনাৰ খৰচৰ পৰিমাণটো বাঢ়ি যাব কিন্তু যদি আপুনি নিৰ্দিষ্ট এটা অংশ চাবলৈ বিচাৰে তেতিয়াহ'লে সেই ঠাইখনলৈ যোৱাৰ আগতে তাত যোগাযোগ কৰিব পৰাকৈ ছিকিমৰ বহুতো ট্ৰেভেল এজেঞ্চি বা আপোনাক ফুৰাব পৰাকৈ গাড়ী আৰু থ থাকিবলৈ হোম ষ্টে' আদিৰ সুবিধা আছে সেই হিচাপত যদি আপুনি পেকেজ মিলাই পেলাই যোৱা হয় তেতিয়াহ'লে খৰচ যথেষ্ট কমতে হয় তাৰোপৰি যদি আপুনি নিজাকেও সৰুকে গাড়ী এখন ভাড়া কৰি বা তেনেকে বাইক এখন লৈ পেলাই আপুনি আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়লৈ যোৱা হয় তেতিয়াহ'লে তাত খৰচৰ পৰিমাণটো বেলেগ হ'ব সেয়েহে মানুহজনৰ চোৱা থকা আৰু খোৱাৰ ওপৰত নিৰ্ভৰ কৰি খৰচৰ পৰিমাণ নিৰ্ভৰ কৰিব